মই যোৱা সপ্তাহত এটা জীনছ পেন্ট কিনিছিলোঁ মোৰ প্ৰ'ডাক্টটো ইমানেই বেয়া যে ই পিন্ধিলেই মোৰ খজুৱায় ভালদৰে ফিটিং নহয় মোৰ গাত কাপোৰটো কিবা লেহুকা পিন্ধি ভাল নেলাগে পিন্ধাৰ লগে লগে কিবা খজুৱতি খজুৱতি অনুভৱ হয়